বাগিচাৰ কামক মই মোৰ হবি হিচাপে ল'ব পাৰোঁ কিয়নো মই বাগিচাৰ কাম কৰি খুব বেছি ভাল পাওঁ তাতেই মই বেছিভাগ সময় মোৰ বাগিচাতেই যায় মই বাগিচাখনকেই বেছি সময় দিওঁ মই বহুত ভাল পাওঁ আৰু মই বাগিচাৰ পৰা প্ৰেৰণাও পাওঁ প্ৰেৰণা মানে বেলেগ প্ৰেৰণা নহয় যেতিয়া বাগিচা এখনত ধুনীয়া ধুনীয়াকৈ ফুলসমূহ ফুলি থাকে তেতিয়া মোৰ মনটো বহুত বেছি ভাল লাগি যায় নিজকে মই উৎসাহিত হৈ যাওঁ বাগিচাত ফুলবোৰ মই ফুলৰ পুলি আনো আৰু কিছুমান ফুলৰ গুটি আনো ফুলৰ যিবিলাক পুলি আনো সৰুতে কিনি আনো সেই পুলিবিলাক লগাওঁ পুতোঁ মই কিছুমান মই টাবত দিছোঁ আৰু কিছুমান মই ডাইৰেক্ট মাটিতেই পুতি দিছোঁ মাটিবিলাক অলপ খান্দি চহ কৰি পেলাই তাত পুলিটো পুতি দিছোঁ দিওঁ আৰু যিবিলাক গুটি আনো কিছুমান ফুলৰ গুটি পায় সেই গুটিবিলাক চতিয়াই দিওঁ এডোখৰ ঠাইত তেনেকৈ মই যতন কৰি থাকোঁ আৰু তাত গোবৰ মাটি পানী এইবিলাক যোগান ধৰোঁ সেইবিলাক যত্ন কৰোঁ

আৰু যেতিয়া কিছুমান ফুল যেতিয়া বাঢ়ি যায় তেতিয়া কিছুমান পাত কাটি দিব লাগে সেইবিলাক মই কেচিৰে কাটি দিওঁ ধুনীয়াকৈ যাতে দেখাত ধুনীয়া হৈ থাকে বাগিচাখনত মই কেৱল ফুলেই নহয় তাত কিছুমান মই সৰু সৰু পাচলিও লগাইছোঁ যেনে জলকীয়া ধনীয়া ধনীয়া দুবিধ আছে যেনে পাত ধনীয়া এটা আছে আৰু এটা বঙালী ধনীয়া আছে মই দুয়োটাই লগাইছোঁ আৰু কিছুমান শাকৰ গুটি চতিয়াই দিছোঁ শাক কৰিছোঁ অলপ এনেকৈ মই বাগিচাখনত সৰু সৰুকৈ নিজৰ ঘৰত যিখিনি কিছুমান লাগে পাচলি সেইখিনি মই নিজৰ ঘৰতে লগাইছোঁ আৰু আজিকালি বাহিৰৰ বস্তুবিলাক খাবও নোৱাৰি তেনেকৈ কাৰণ বহুত সাৰ আজিকালি সাৰ দিয়ে প্ৰতিটো খেতিতে